মই ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট ৰেগুলাৰলী আমি ফিল্ডত খেলোঁ বা কেতিয়াবা ওচৰ চুবুৰীয়াৰ ডাঙৰ যদি বাৰাণ্ডা থাকে তেনেহ'লে তাতো আমি খেলোঁ ক্ৰিকেট খেলিবলৈ আমাৰ বেছিতকৈ বেছি এঘাৰটা বা বাইছটা

প্ৰয়োজন হয় ক্ৰিকেটত এটা বেট থাকে এটা বল থাকে আৰু ছটা ষ্টাম্প থাকে বেট ধৰা মানুহজনে তিনিটা ষ্টাম্পৰ আগফালে গৈ থিয় হয় আৰু অপ'জিট ছাইডে থিয় হোৱা বলাৰজনে বল বেটচমেনৰ ফালে থ্ৰ' কৰে তাৰ পাছত বেটচমেনটোৱে সেই বলটো বেটেৰে জোৰছে প্ৰহাৰ কৰি চাৰি ৰাণ বা ছয় ৰাণৰ ভিতৰত যিকোনো ৰাণ ল'ব পাৰে মই এই খেল

লগৰ মোৰ ঘৰৰ বা ভাইটি ভন্টি দাদাহঁতৰ লগত খেলোঁ লগতে কেতিয়াবা ওচৰ চুবুৰীয়াৰ ল'ৰাহঁতৰ লগতো খেলোঁ এই খেল প্ৰথমবাৰৰ বাবে ইংলেণ্ডত খেলা হৈছিল ইংৰাজে এই খেলটো ভাৰতলৈ দি গৈছে বৰ্তমান এই খেলৰ আন্তঃৰাষ্ট্ৰীয় সংঘটোৰ নাম হৈছে আই চি চি ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল আৰু আইচিচিৰ আণ্ডাৰত বৰ্তমানত ষোল্লটা মেইন কান্ট্ৰি ক্ৰিকেট খেলে তাৰে ওপৰত নীয়াৰলী ডেৰশটা টীমে এছছিয়েট টীম ওৱাইজ ক্ৰিকেট খেলে ক্ৰিকেট ৱৰ্ল্ড কাপ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে হয় যোৱাবাৰৰ ৱৰ্ল্ড কাপত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ফাইনেল খেলখন কথা খেলা হৈছিল ভাৰতৰ অল টাইম ফেভাৰেট শচীন তেন্ডুলকাৰ সেই খেলখনত মজুত হৈ আছে বৰ্তমান দিনত সৰ্বাধিক

সৰ্বাধিক ৰাণ কৰা মানুহজনৰ নাম হ'ল শচীন তেণ্ডুলকাৰ আৰু সৰ্বাধিক উইকেট লোৱা মানুহজনৰ নাম হ'ল মুথায়া মূৰুলীধৰ মুথায়া মূৰুলীধৰ শ্ৰীলংকাৰ এক অন্যতম খেলুৱৈ ভাৰতৰ সৰ্বোচ্চ ট্ৰফী পোৱা কেপ্টেইনখনৰ কেপ্টেইনজনৰ নাম হ'ল মহেন্দ্ৰ সিং ধোনী তেওঁ ভাৰতীয় প্ৰিমিয়াৰ লীগৰ চেন্নাই ছুপাৰ কিঙৰ নেতৃত্ব কৰে তেওঁৰ নেতৃত্বত বৰ্তমান পৰ্যন্ত চেন্নাই ছুপাৰ কিঙে পাঁচবাৰ ট্ৰফী উঠাবলৈ সক্ষম হৈছে তাৰ লগতে পাঁচবাৰ মুম্বাই ইণ্ডিয়ান্ছ ৰোহিত শৰ্মাৰ কেপ্টেইনশ্ৱিপ পাঁচবাৰ ট্ৰফী উঠাবলৈ সক্ষম হৈছে এইবাৰৰ আই পি এল অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বাইছ মাৰ্ছৰ পৰা আৰম্ভ হ'বলৈ হৈছে প্ৰথম খেলখন চেন্নাই ছুপাৰ কিং য'ত মহেন্দ্ৰ সিং ধোনীয়ে নেতৃত্ব কৰিব আৰু তেওঁ বনাম আৰ চি বি বা ৰয়েল চেলেঞ্জাৰ বেংগলোৰে যাৰ নেতৃত্ব ফাফ ডু প্লেছিছে কৰিব এই খেলখন চেন্নাইত এম চিদাম্বৰম ষ্টেডিয়ামত খেলা হ'ব ৰাতি আঠটাৰ পৰা এই খেলখন চাবলৈ বৰ উৎসুক হৈ আছোঁ এই খেলখনত চেন্নাই ছুপাৰ কিং নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দি খেলখন জয়ী হ'ব বুলি মই আশা কৰিছোঁ আৰু লগতে এইবাৰৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগখন চেন্নাই ছুপাৰ কিং আকৌ এবাৰ জিকিব বুলি মই আশা কৰিছোঁ যিহেতু এইবাৰ মহেন্দ্ৰ সিং ধোনী অন্তিমবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলিবল বুলি চবে ভাবিছে এইবাৰৰ আই পি এল মোৰ বাবে বহুত বেছি স্পেছিয়েল আৰু মই এইবাৰৰ আই পি এলৰ এটাও মেটচ মিছ নকৰোঁ লগতে এইবছৰ জুন মাহত আই চি চিৰ অন্তৰ্গত ৱৰ্ল্ড কাপ টি টুৱেন্টি ক্ৰিকেটখন অনুষ্ঠিত হ'ব এই খেলখন অনুষ্ঠিত এই টুৰ্নামেন্টখন অনুষ্ঠিত হ'ব আমেৰিকা ৱেষ্ট ইণ্ডিজ আৰু বাৰবাডুছত এইবাৰ এই টুৰ্নামেন্টখনত বিছখন টীমে ভাগ ল'ব ভাৰতৰ প্ৰথমখন মেটচ জুন মাহৰ পাঁচ তাৰিখে আছে আমি এখ এই খেলখন দেখাৰ বাবে বৰ উৎসুক ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সকলো খেলে বৰ ইন্টেনচছিটি ভৰি থকা থাকে তো এই মেটচখন চাবলৈ মই বৰ উৎসুক ধন্যবাদ